মোৰ প্ৰিয় খেল হৈছে কাবাডী কাবাডী মোৰ এইকাৰণেই প্ৰিয় যে এই কাবাডী খেল অতীজৰে পৰা খেলি থকা হৈছে আৰু এই কাবাডী খেলত আমাৰ স্বাস্থ্য ভালে থাকে সকলো খেলতে আমাৰ শৰীৰে বহু কষ্ট কৰিব লাগে কিন্তু কাবাডী হৈছে আমাৰ ভাৰতীয় খেল আৰু এই কাবাডী খেলৰ বাবে আমাৰ স্বাস্থ্যটো ভাল হৈ থাকে আৰু অতীজৰ খেল যিহেতু সেয়েহে কাবাডী খেলটো মোৰ বাবে অতি প্ৰিয়